আপুনি ভ্ৰমণ কৰা কোনো পুথিভঁৰাল মই ভ্ৰমণ কৰা পুথিভঁৰাল আমাৰ নাই বাৰু আমাৰ ঘৰত ব্যক্তিগত পুথিভঁৰালো নাই মোৰ স এটা কিন্তু সপোন মোৰো আছে যে এটা ধুনীয়া পুথিভঁৰাল বনাম আমাৰ সপোন মোৰ সপোনৰ পুথিভঁৰালটো এনেকুৱা ধৰণৰ হ'ব ধৰক এটা ডাঙৰ ৰুম থাকিব তাত কিতাপবোৰ ভাগে ভাগে থাকিব এফালে থাকিব ধৰক আপোনাৰ অসমীয়া গদ্য় সাহিত্য এফালে থাকিব আপোনাৰ ইংলিছৰ গদ্য সাহিত্য এফালে যদি হিন্দী গদ্য সাহিত্য থাকিব এফালে আপোনাৰ বড়ো গদ্য সাহিত্য অসমীয়া লোক হেৰি থাকিব আৰু এটা আমাৰ মোৰ মানে এটা বিশেষ হেৰি যে আগ্ৰহ অন্য ভাষা জানিবলৈ বা শিকিব বিচৰা সেইকাৰণে আমি অন্য ভাষা জানিবলৈ শিকিবলৈ বা চেষ্টা কৰিম সেই কিতাপটোৰ ভিতৰত এখন টেবুল আৰু এখন বেড থাকিব আৰু লগতে এটা হেৰিও থাকিব এখন বহীও থাকিব বা এটা কলম থাকিব সেই মাজত থাকিব বহী টেবুলখন মই যাতে এখন কিতাপ বিচাৰিবলৈ দেখিলে হ'ল এইখন কিতাপ পঢ়িবলৈ মন গৈছে এইখন লৈ আনিব পাৰোঁ